নমস্কাৰ মই ৰে'ল যাত্রা এটি কৰিবলৈ বিচাৰিছোঁ তাৰ বাবে মোক এখন মোৰ পচন্দৰ ছিটৰ প্ৰয়োজন আপুনি মোক মোৰ পচন্দৰ অনুসৰি ছিট উপলব্ধ কৰিবলৈ সহায় কৰিব পাৰিবনে